হেল্ল' অঁ এই ফাৰ্ণিচাৰ দোকানখনত লাগিছেনে বাৰু অহ্ দাদা মই যোৰহাটৰ পৰা ক'লো যোৰহাট আপোনাৰ পকামৰা এই আমাক ফাৰ্নিচাৰ লাগিছিলে ফাৰ্নিচাৰ লাগিব মানে চোফা চেট এটা লাগিছিলে আৰু টেবুল এখন লাগিছিলে নিবলেতো মই যাব নোৱাৰিম আপোনালোকৰ দোকানৰ পৰা হোম ডেলিভাৰী হয়নে বাৰু তেতিয়া চাৰ্জ কিমানমান পৰেগৈ বাৰু অঁ ছাৰ এই পকামৰা পাঁচশ ন অঁ অঁ এই চোফা চেটত কিমানমান পৰিবগৈ তেও আপুনি মানে কিমানৰ পৰা ষ্টাৰ্ট হৈছে ক'ব পাৰিবনি

অঁ আপুনি কওক

ঠিক আছে আপুনি মোক ফটো মাৰি দি দিয়ক অঁ ঠিক আছে আপুনি পে'মেণ্টটো দি দিব মই আপোনাক পে'মেণ্টটো অনলাইন কৰি দিম আপুনি ঘৰত দি দিবগৈ এড্ৰেছটো মই আপোনাক হোৱাটছাপতে সব দি দিছোঁ আপুনি ডেলিভাৰীটো দি দিবগৈ ঠিক আছে দিয়ক